এক জানুৱাৰী দুই হেজাৰ তেইছ পাঁচ ফেব্ৰুৱাৰি দুই হেজাৰ তেইছ সাত মাৰ্চ দুই হেজাৰ তেইছ আঠ ছেপ্তেম্বৰ দুই হেজাৰ তেইছ দহ ডিচেম্বৰ দুই হেজাৰ তেইছ